অঁ হয় কওকচোন মই এনেই বহি আছোঁ আপুনি অঁ মোৰ অলপ অসুবিধা হৈ আছে কাৰণে যাব পৰা নাই

অঁ হয় হয় আমি প্ৰগেমটোত এটা সাংস্কৃতিক শোভযাত্ৰা কৰিব পাৰিম লগতে মই ভাবি আছোঁ যে ছাত্ৰ ছাত্ৰীসকলকো নাটক শিকোৱাৰ উপৰিও আমি শিক্ষক শিক্ষয়িত্ৰীসকলে এখন নাটক কৰিব পাৰিম

অঁ হয় পাৰিম এই কথাটো আমি সকলোৱে মিলি ডিছকাছ কৰিম কোনটো ওপৰত গাওঁ

মই কাইলৈৰ পৰা যাম হয় পৰা যাব হয় হয় মই কাইলৈ যাম আৰু অঁ হয় হয়

ঠিক আছে হ'ব দিয়ক